আপোনাৰ খাদ্য সংস্কৃতিৰ এক অংগ হোৱা কিছুমান বিশেষ খাদ্য হৈছে গাহৰি বা সান্ধহ বা পিঠাগুড়ি দি বনোৱা গাহৰিটো প্ৰথমতে পিঁয়াজ দি ভাজিব লাগে ভাজি সিজোৱা সিজি থকাৰ পিছত পানী ঢালি এই সান্দহ বা পিঠাগুড়ি দিলে সোৱাদ হয় দ্বিতীয়তে হাঁহ আৰু কোমোৰা হাঁহৰ কোমোৰাও তেনেকুৱা ধৰণৰে হয় ধৰক পিঁয়াজ ৰচুন দি হাঁহ মাংস ভাজি তাৰপিছত মচলা ধনিয়া জীৰা দি তাৰপিছত কোমোৰা দিলে মানুহৰ প্ৰিয় খাদ্য বুলি কোৱা হয় তৃতীয়তে পিঠা তিল পিঠাতো তেনেধৰণে বৰা চাউলৰ পিঠা গুড়া কৰি পিঠা আৰু তিল দি তিলপিঠা বনোৱা হয় নাৰিকলৰ পিঠা তেনেধৰণে নাৰিকল গুড়ি কৰি ৰুকি মিহিকে গুড়ি কৰিব লাগে ৰুকনিত ৰুকি তাৰপিছত আপোনাৰ টে টেৱাত দি পুৰিলে নাৰিকল পিঠাটো এটা ধুনীয়া খাদ্য হিচাপে হয় বিহুত ভাপত দিয়া পিঠাটো ক'বই নালাগে ভাপত দিয়া পিঠাটো কেটলিমুখত দি হাৱা নোযোৱাকৈ উতলা পানীত সিজালে তাৰপিছত ভাপত দি থৈ দিলে পিঠাটো হয় তেতিয়া সেই সেৱো এটা খাদ্য হয় নাৰিকলৰ লাৰুও তেনেধৰণে নাৰিকলটো ৰুকি মিহিকৈ ৰুকি তাৰপৰা চেনি দি মিহলাই ভাজি নাৰিকল লাৰু বনোৱা হয় তিলৰ লাৰুও তেনেকুৱা তিল ভাজি গুড়ি কৰি তিলৰ লাৰু গুড় লগত দি বনোৱা হয় আৰু তেনেধৰণে গৰৈ মাছৰ পিটিকাও বনোৱা হয় গৰৈ মাছ কলপাতত দি বা আদা ৰচুন দি পিটিকা ধনিয়া দি খাই তেতিয়াও মানুহৰ খাদ্যৰ লগত জড়িত হৈ থাকে এই